অ কি কৰিছ অ এই এফালে যাওঁ বুলি ভাবিছোঁ এই মন চন ভাল লাগি থকা নাই পুখুৰী পাৰৰ ফালে যাওঁ ব'ল জয়সাগৰ পুখুৰী পাৰ অ এই মন চন কিবা ভাল লাগি থকা নাই পঢ়িবলৈও মন যোৱা নাই এনে মাইণ্ডটোকে ফ্ৰেচ কৰি আহোঁগৈ বুলি অলপ যাওঁ নহ'লে ব'ল যাৱ যদি জানো লিজাহঁত যাম বুলি কৈছে আৰু আৰু তেনেকৈ নাই আমিকেইজনীয়ে যাওঁগৈ নহ'লে অ ৰ মই ভৰি হাতকেইটা ধুই লওঁ তোক মই ক'ল কৰিছোঁ অলপ পাছতে অ মই তহঁতৰ ঘৰ যাম চাৰে পাঁচটামান বজাত যাম মই যোৱাৰ আগতে তোক ক ক'ল এটা কৰিম নহ'লে হ'ব ঠিক আছে দে